হাঁহ কুকুৰা পুহিবলে হ'লে আমি এটা গঁৰাল তৈয়াৰ কৰিব লাগিব গঁৰালটো তৈয়াৰ কৰিবলে হ'লে আমাক বাঁহ লাগিব কাঠ লাগিব টিং লাগিব আৰু সেই গঁৰাল নিৰ্মাণ কৰিবলৈ কাৰণে মানুহ লগাব লাগিব আৰু মানুহক হাজিৰা দিব লাগিব আমি প্ৰথমতে বাঁহ ল'ম বাঁহ লৈ পেলাই হাঁহ কাৰণে কুকুৰাৰ কাৰণে এটা ধুনীয়া চাঙীঘৰ দৰে হাঁহ গঁৰাল নিৰ্মাণ কৰিম আৰু তাত আমি বাঁহ মানে কটুৱাই মেলি হাজিৰা দি পেলাই লগাম লগাই মেলি আমি টিং কিনিব লাগিব টিঙো লগাব লাগিব ওপৰত যাতে হাঁহ কুকুৰাবোৰ নিতিতে আৰু হাঁহ কুকুৰাবোৰ যিমানেই ভালকে পৰিপাতি কৰি ৰাখে সিমানেই হাঁহ কুকুৰা দোপতদোপে উঠি আহে হাঁহ কুকুৰা নিৰ্মাণ কৰিবলে হ'লে ওখকৈ চাঙীঘৰ সাজি ল'লে মানে কি হয় মানে সিহঁতে যিটো মানে লেতেৰা কৰে লেটিন সেইবিলাক তললে পৰি যাব আৰু আমাৰ চাফ চিকুণ কৰিবলৈ একো অসুবিধা নহ'ব হাঁহ কুকুৰা যিমান পাৰি চাফ চিকুণতাত ৰাখিলে মানে বেমাৰ আজাৰৰ পৰাও দূৰ হয় আৰু সিহঁতক যিমানেই পোহপাল দিয়ে পৰিপাতি হয় সিমানেই দোপতদোপে হাঁহ কুকুৰা উঠি আহে হাঁহ কুকুৰা নিৰ্মাণৰ কাৰণে আমি ঘৰটো সজাৰ পাছত লাইট ব্যৱস্থা কৰিব লাগিব যাতে হাঁহ কুকুৰাবিলাক ধুনীয়াকৈ পোহৰ আৰু পোক পৰুৱাৰ পৰা ৰক্ষা পৰে আৰু পোহৰ পালে মানে হাঁহ কুকৰাবিলাকে ভাল পায় আৰু সিহঁতে খেলি যিমানেই সেহেঁতি আনন্দ মনে থাকে খেলে সিমানেই সেহেঁতি দোপতদোপে বাঢ়ি আহে শকত হয় সেইকাৰণে আমি হাঁহ কুকুৰা পুহিবৰ কাৰণে দানা পানী কিনি আনি খোৱাবও লাগিব চাউল ধান সেইবিলাক দিলেও হাঁহ কুকুৰাই ভাল পায় আৰু হাঁহ কুকুৰাবিলাকে যেতিয়া খাব তেতিয়া মানে কি হ'ব শকত আৱত হৈ আহিব সিহঁতে কণী পাৰিব কণীবিলাক আজিকালি বহুত দাম হৈ গৈছে এটা কণী দহ টকাকৈ বিকি হয় সেই কণী যদি আমি কুকুৰাৰ পৰা উৎপন্ন কৰোঁ আমি বিক্ৰী কৰোঁ আমাৰ যথেষ্ট সুবিধা হয় হাঁহ কুকুৰাবিলাক যিদৰে পোহপাল দিয়ে সেইদৰে ডাঙৰ হৈ আহে সিহঁতক আমি উমনি দিওঁ উমনি দিবৰ কাৰণে ধুনীয়া এটা খুৰুং তৈয়াৰ কৰি দিব লাগিব যাতে চবফালৰ পৰা নামিবলেও সুবিধা হয় সিহঁতে উঠিবলৈও কোনো অসুবিধা নহয় সেইদৰে আমি নিৰ্মাণ কৰি দিব লাগিব তেতিয়া মানে সিহঁতে মানে বহুত ওলাহে উমনিত বহে উমনিত বহে আৰু একো অসুবিধা নহ'লে কণীবিলাক নাভাগেও আৰু ধুনীয়াকে যিমান আমি দিছোঁ ধৰি লওক বিছটা দিছোঁ বিছটাই ওলাব যদি আমি লগালগ কণী পাৰি থকা কুকুৰাক উমনি দিওঁ তেতিয়াহ'লে আমি লগালগ মানে বিছটা দিলোঁ বিছটা কিন্তু যদি আমি বহুত দিনৰ কণী কুকুৱাক আমি উমনি দিওঁ তেতিয়া কি হয় কণী কিছুমান নোলায় আৰু কণী নোলালে কণীৰ পৰা পোৱালি নোলায় কণীবিলাক বেয়া হৈ যায় ঘোলা হৈ যায় আৰু সেইবিলাক কণী ভাগি অন্য যি ভাল কণী দিছিলোঁ সেই কণীকেইটাও মানে নষ্ট কৰে গতিকে ভাল কণীকেইটাও নষ্ট হোৱাৰ ফলত আমাৰ যথেষ্ট লোকচান হয় সেই গতিকে আমি যিমান পাৰোঁ ৰেগুলাৰ সদায় নিতৌ পাৰি থকা কণীয়ে আমি উমনি দিবা ব্যৱস্থাটো কৰিব লাগে আৰু যিমান পাৰোঁ আমি সিহঁতক মানে খাবলে ব'বলে সুবিধা কৰিবলে যদি দিওঁ আমাৰ যথেষ্ট পৰিমাণে উন্নত হয় আজিকালি মহিলাসকলে গোটৰ পৰা পইচা লৈ পেলাইও হাঁহ কুকুৰা পুহে আৰু হাঁহ কুকুৰা পুহি যথেষ্ট স্বাৱলম্বী হৈছে আৰু সিহঁতে কণীবিলাক এটা কণীত দহ টকাকৈ বিক্ৰী কৰি পেলাই সিহঁতে মানে বহুতো নিজৰ সা সুবিধা লৈছে কুকুৰাবিলাকক বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবলে হ'লে আমি কুকুৰাবিলাকক মানে বেছিভাগ মানে ওপৰতেই মানে থ'ব লাগে বাহিৰলে এৰি দিলে আজিকালি বেমাৰ এইবিলাক কি কি বেমাৰ হয় তাৰ ফলত কুকুৰাবিলাক মৰি যায় জুপুকা মাৰে দানা নেখায় সিহঁতে মানে বহুতো মানে অসুবিধাত পৰে সেই গতিকে সিহঁতক মানে যিমান পাৰি ভালকৈ আমি সুবিধাটো দিব লাগে কুকুৰাবিলাকক আচলতে এৰি দিব নালাগে এৰি দিলে বেলেগ ঘৰৰ কুকুৰাৰ লগত লগ হৈ কুকুৰাবিলাকে নিজলেও বেমাৰ আনে সেইবাবে যিমান পাৰি কুকুৰাবিলাক সুৰক্ষা কৰি নিজৰ ঘৰতে থ'ব লাগে নিজৰ ঘৰত থাকি খোৱা বোৱা সকলো সুবিধা দিব লাগে চাঙীঘৰ সাজিলেতো বেছি ভাল কাৰণ ওপৰবিলাক কুকুৰাবিলাকে যিবিলাক লেতেৰা কৰে কুকুৰা গুবিলাক চব তলত পৰে তলত পৰি পেলাই মানে সেই গুবিলাক আমি আকৌ সাৰি পুচি চাফ চিকুণ কৰি দিলে কুকুৰাবিলাকে গন্ধও নেপায় বেমাৰ আজাৰৰ পৰাও দূৰ হয় আমি কুকুৰা আচলতে চাউল ধান খাই ভাল পায় চাউল ধান খাব কৰিবলে হ'লে আমি মানে আনি যিমান পাৰোঁ বজাৰৰ পৰা আনি কুকুৰাবিলাক কুকুৰাবিলাকৰ কাৰণে ঠিক ঠাক কৰি দিব লাগে আৰু যিমান কুকৰা আমি পোহপাল দিওঁ সিমানেই আমাৰ উন্নতি হ'ব এখিনি কুকৰা বিক্ৰী কৰি বেলেগ এখিনি কুকৰা ল'ব পাৰোঁ কণী বিক্ৰী কৰি নতুন পোৱালি জগাব পাৰোঁ